মই বাহিৰলৈ ফুৰিবলৈ গৈছিলোঁ যাওঁতে মোৰ বহুত ভাষাৰ সন্মুখীন হৈছিলোঁ তাতে হিন্দী ক'ব লাগে হিন্দী হিন্দী ক'লে হিন্দী ক'ব নাজানিলে বহুত দিগদাৰ হয় কিন্তু হিন্দী ক'বটো নাজানো তাতে বহুত বেমেজালিত পৰিছিলোঁ খোৱা লোৱাৰো বহুত সেই হৈছিল ভাষা বুজি নাপায় কিন্তু কিবা কৰি আৰু তাত ভাষা অলপ চলপ ক'ব চেষ্টা কৰিলোঁ কিবা কৰি পাৰিলোঁ আৰু তাৰপিছত আৰু এবাৰ মই শ্বিলং গৈছিলোঁ তাতেও বোলে তাতেও হিন্দী কয় তাতেও বহুত ভ বহুত বহুত বেমেজালিত পৰিছিলোঁ ভাষা তাতে বেলেগ বেলেগ ভাষা কয় সিহঁতে আমি ক'ব জনা নাছিলোঁ হোটেল চোটেল থাকাৰ কাৰণে বহুত অসুবিধা হৈছিল খোৱা লোৱাৰ বহুতো অসুবিধা হৈছিল সিহঁতে ক'ব নাজানে আমিও ক'ব নাজানো আমাৰ ভাষা আমি অসমীয়া ভাষা কওঁ সিহঁতে হিন্দী কয় নেপালী কয় বহুত বেলেগ বেলেগ ভাষা কয় এইবিলাক ক'ব নোৱাৰাৰ কাৰণে বহুত বেমেজালিত পৰিছিলোঁ সেইকাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ আৰু ইয়াত ইয়াত বাহিৰেও আৰু বেলেগতো গৈছিলোঁ এনেকৈ ভাষাত বহুত ভাষাৰ কাৰণে আমিতো অসমীয়া কওঁ অসমীয়া ভাষা বাহিৰে সিমান এটা নাজানো এতিয়া গৈ গৈ বাহিৰত য গৈ ছৈ অলপমান জনা হৈছোঁ জনা হোৱাৰ পিছত এতিয়া অলপ চলপ এডজাষ্ট হৈ ক'ব জনা হৈছোঁ ক'ব জনা হোৱাৰ পিছত অলপ চলপ হিন্দী ক'ব জনা হৈ গ'লোঁ এতিয়া এডজাষ্ট হৈছোঁ লাহে লাহে আৰু ক'ব জানিম ভাষা চেষ্টা কৰি আছোঁ ক'বৰ কাৰণে এতিয়া আৰু নেক্সট আৰু বাহিৰত যাম তাত তাত চাগে পাৰিম আৰু ভাষাৰ সন্মুখীন হ'ব পাৰিম তেতিয়া বহুত অসুবিধাত নপৰিব পাৰোঁ এইবাৰ যেনেকৈ অসুবিধাত পৰিছিলোঁ দেল্হিত যোৱাতে মো তেনেকৈ ভাষাৰ অসুবিধাত নপৰিবও পাৰোঁ আৰু ক'ব নোৱাৰোঁ এইবাৰ বা কি হয় গৈ চালেহে গম পাম ঠিক আছে